এতিয়া এতিয়া বৰপেটা জিলাৰ নাম শিক্ষাৰ ক্ষেত্ৰত বহুতো আগবাঢ়ি গৈছে আগৰ দৰে নাই এতিয়া এতিয়া স্কুল কলেজ মানে বহুত মানে বহুত বাঢ়ি গৈছে আৰু বহুত নতুন নতুন মানে সেই কৰি আছে স্কুল হওক কলেজ হওক আদি বহুত মানে মানে নতুন কৰিবলৈ চেষ্টা কৰি আছে আগৰ দিনত মানে এখন দুখন স্কুল আছিল আৰু সেনেকৈমানে ল'ৰা ছোৱালীবিলাকে প পঢ়া পাতিও কৰিছিল আৰু এতিয়া স্কুল কলেজ বহুত হৈ গৈছে আৰু এনেকৈয়ে যান বাহনৰ যান বাহনো মানে আগত কৰি বহুত বাঢ়ি গৈছে এতিয়া মানে ই ৰিক্সা হওক বাছ হওক আদি মানে অতি সহজে পোৱা যায় ৰাস্তাত মানে গ'লে আৰু ৰখিব লগা নহয় আগৰ দৰে মানুহবিলাকে যেনেকৈ ৰখি আছিল মানে ক'বাত যাব লাগিলে মানে গাড়ীত ৰখি থাকিব লগা হয় তেনেকৈ হয় আৰু আজিকালি ৰখি থাকিব লগা নহয় আৰু বিদ্যুৎ বিদ্যুৎ এতিয়া লাইট হওক ফেন হওক আগতে নাছিল বিচনী ব্যৱহাৰ কৰিছিল মানুহে এতিয়াৰ মানুহে এ চি ফেন আদি ব্যৱহাৰ কৰে তেনেকৈ বহুত মানে আন্তঃ গাঁঠনিৰ ক্ষেত্ৰত মানে বহুত সলনি হৈ গৈছে বস্তুবোৰ আজিকালি মানে বহুত উন্নত হৈ গৈছে আগৰ দৰে মানে একোৱেই নাই মানে বহুত সলনি হৈ হৈ মানে বহুত ভাল হৈ আছে